ক'ভিডৰ সময়ছোৱাত জনসাধাৰণে যিবিলাক সাৱধানতা মানি চলিছিল এতিয়া সেই সাৱধানতাবোৰ মানি চলা দেখা পোৱা নাযায় কাৰণ কি হ'ল ক'ভিডৰ সময়ছোৱাত কি কৰিছিলে মানুহে গৰম পানী খাইছিলে ধৰক দুই মিটাৰ এক মিটাৰ আঁতৰত মানুহ ৰৈ থাকিছিলে আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিছিলে মাক্স পৰিধান কৰিছিলে সেইবিলাকক সেইবিলাক সাৱধানতা অৱলম্বন কৰোঁতে কি হৈছিলে মানুহবিলাকৰ বেমাৰ আজাৰ কমি গৈছিলে দেই মানুহবিলাকৰ বেমাৰ আজাৰ কমিছিলে কিন্তু এতিয়া যেতিয়া ক'ভিড গ'ল ক'ভিড যোৱাৰ পিছত সেই সাৱধানতাবোৰ যেতিয়া মানি নচলা হ'ল তেতিয়া বিভিন্ন ধৰণৰ ৰোগ আকৌ হোৱা দেখা দেখা পোৱা গ'ল গৈছে কিয়নো ৰাস্তা ইমান ৰাস্তাৰে ক'বলৈ গ যাবলৈ হ'লে ইমান ধূলি আৰু সেই ধূলি ধূলি যেতিয়া নাকত লাগে নাকত লাগে হাতত গোটেই শৰীৰটোত যেতিয়া ধূলি লাগে আমি কি হয় হাতখন চেনিটাইজাৰ নকৰাকেই চকুত পটককৈ চুই দিওঁ নাকত চুই দিওঁ মুখত চুওঁ সেই তেনেকৈ কি হ'ল আৰু যিবিলাক গালত আমাৰ ধূলি লাগি থাকে সেই ধূলিয়ে গৈ আমাৰ ছালখন ছালখনক বেয়া কৰে আৰু কি হ'ল নাকত যেতিয়া ধূলিসমূহ আমি পাই পাই গৈ থাকোঁ তেতিয়া কিছুমান এলাৰ্জি এলাৰ্জি নিচিনা এলাৰ্জিৰ সৃষ্টি হয় আৰু কি হ'ল চকু চকুটো অপকাৰ কৰে কাৰণ ধূলিসমূহ চকুত সোমাই যায় আকৌ হাতত আমাৰ বিজাণুবিলাক থাকেই ধূলি বালি সেইবিলাকতো থাকেই তাৰপিছত আমি কি কৰোঁ হাতখন চেনিটাইজাৰ নকৰাকৈ বা নুধোৱাকৈ আমি পটককে চকুকেইটাও চুই দিওঁ সেইসমূহত সাৱধানতা অৱলম্বন নকৰাত সেইসমূহ অসুবিধা হ'ব বুলি মই ভাবোঁ আৰু সেইসমূহ বিপদ হয় হৈছে বুলি মই ভাবোঁ আৰু কি হ'ল গৰম পানী গৰম পানী স্বাস্থ্যৰ কাৰণে আমাৰ বহুত ভাল ভাল হয় আৰু ক'ভিডৰ সময়ত মানুহে গৰম পানী ব্যৱহাৰ কৰিছিলে খোৱাৰ কাৰণে কিন্তু এতিয়া গৰম পানী ব্যৱহাৰ নকৰে গৰম পানী ব্যৱহাৰ নকৰে যাৰ ফলত পানীৰ পৰা পানীৰ পৰা যি যিসমূহ ৰোগ সৃষ্টি হয় সেইবিলাকো বেছি হ'বলৈ হোৱা দেখা যায় মই ভাবোঁ জনসাধাৰণে ক'ভিডৰ সময়ত যিসমূহ অৱলম্বন সাৱধানতা অৱলম্বন কৰিছিলে সেইসমূহ এতিয়াও কৰক